মই

শিক্ষক চাকৰিৰ জৰিয়তে ভৱিষ্যতে আমাৰ উঠি অহা চামৰ উজ্জ্বল ভৱিষ্যত এটা গঢ় দিব বিচাৰোঁ যাতে আমাৰ উত্তৰ পুৰুষ উত্তৰ পুৰুষক আমি একো একোটা মানৱ সম্পদ হিচাপে গঢ় দিব পাৰোঁ এই হিচাপে মই চাকৰি কৰিব বিচাৰোঁ আৰু ভৱিষ্যতে মই যাতে আমাৰ এই উত্তৰ পুৰুষসকলৰ মাজত একোজন ভাল শিক্ষক হিচাপে পৰিগণিত হ'ব পাৰোঁ তাকে মই বিচাৰোঁ আৰু যাতে মোৰ ছাত্ৰ ছাত্ৰীসকলে মোক আদৰ্শ হিচাপে লৈ তেওঁলোকে ভৱিষ্যৎ জীৱন এটা গঢ় দিব পাৰে তেওঁলোক একো একোজন মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব পাৰে তাৰ কাৰণে মই যি কৰিব লাগে সেইখিনি কৰিব বিচাৰোঁ মই শিক্ষক হিচাপে মই শিক্ষকতা চাকৰি কৰি মোৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সমাজৰ উন্নতিৰ হকে কাম কৰিব পাৰে তাৰে শিক্ষা দিব বিচাৰোঁ যাতে মোৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভাল জাতি গঠনত সহায় কৰিব পাৰে দেশৰ উন্নয়নত সহায় কৰিব পাৰে যাতে সামাজিক বাতাবৰণত সুস্থ কৰাত সহায় কৰিব পাৰে তাৰ শিক্ষা মই তেওঁলোকক দিব বিচাৰোঁ মুঠৰ ওপৰত মই মোৰ শিক্ষকতা জীৱনৰ জৰিয়তে আমাৰ সমাজখনক এটা ভাল বাৰ্তা দিব বিচাৰোঁ যাতে সমাজখন আমাৰ এক জাকত জিলিকা সমাজ হিচাবে পৰিগণিত হ'ব পাৰে আৰু মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ এনেকুৱা হ'ব হোৱাটো বিচাৰোঁ যাতে তেওঁলোক একো একোজন মানৱ সম্পদ হিচাপে গঢ় লৈ আমাৰ জাতিটোৰ দেশখনৰ ভৱিষ্যৎ এক সুন্দৰ ৰূপত গঢ় দিয়াত তেওঁলোক সহায়ক হ'ব পাৰে মই তাকে বিচাৰোঁ